হেল্ল' বাইদেউ মই আপোনাৰ ওচৰত য়োগা শিকিবলৈ আহিছোঁ মোৰ মানে খুব কঁকালৰ বিষ হৈ আছে ভৰি বিষ হৈ আছে ডক্টৰে মানে য়োগা শিকিব কৈছে আকৌ মোৰ নামটো দেৱযানী গগৈ মই ডিব্ৰুগড়ৰপৰাই কৰিছোঁ তোমাৰ আপোনাৰ নাম্বাৰটো পালোঁ মই লগৰ এজনৰপৰা এনেকৈ আপোনাক মোৰ খুব কঁকালৰ বিষ তাৰপৰা আকৌ ভৰি হাতৰ বাউসি বিষ এনেকৈ কঁকালটো বিষ বেছি হৈ আছে বহিব নোৱাৰোঁ তলত সেইকাৰণে মানে আপোনাৰ য়োগা কৰিবলৈ কৈছেতো য়োগাৰ কাৰণে মই মানে এতিয়া আপোনাৰ নাম্বাৰটো পালোঁ আৰু

অঁ আপুনি পাঁচটা ছটাৰপৰা কেইটা বজালৈ বুলি ক'লে সাতটালৈকে আকৌ পাৰ্ট টাইমতো শিকায় অঁ এতিয়া মই সুবিধা অনুযায়ী আপোনাৰ ওচৰলৈ আহিব লাগিব অঁ এতিয়া ফিজ পাতিবোৰ কিমানকৈ লয় অঁ অঁ অঁ অঁ অঁ হয় হয়

অঁ

অঁ হয়

অঁ অঁ অঁ অঁ অঁ ভাল পাইছোঁ বুলি কৈছে অঁ তেনেকৈ য়োগা মোৰ ওচৰৰে অঁ য়োগা কৰি বহুত ভাল পাইছোঁ এনেকৈ কৈছে ভাবিছোঁ মানে ময়ো শিকোঁগৈ বুলি

অঁ যায় নেকি মই ইমানটো সঠিককৈ ক'ব পৰা নাই পাহৰিয়ে গৈছোঁ নহয় কেতিয়া কেতিয়া আগতে গৈছিলোঁ তাতে শিকিবলৈ কৈছে আপোনালোকৰ কথা ক'লে এনেকৈ আচ্ছা সেইকাৰণে মই আপোনাৰ ফোন নাম্বাৰটো লৈ পেলাই বহু দিনে হ'ল ফোন নাম্বাৰটো লোৱা অঁ অঁ অঁ ভাল পাইছে কাৰণে কৈছে অঁ আহিছিলে আমাৰ ঘৰলৈ মোৰ বিছনাত পৰি থকা দেখিলে তাৰপিছত ক'লে মই য়োগা কৰিয়ে ভাল পাইছোঁ তুমিও যাবাচোন বুলি ক'লে মোক কোৱা হ'ল তাৰপিছত এতিয়া অলপ উঠিব পাৰিছোঁ কাৰণে মই বোলো যাব পাৰিম নেকি সেইবুলি নম্বৰটো মাৰি চাইছোঁ আকৌ আপোনাৰ সেইটো কথা হয় হয় অঁ

অঁ অঁ অঁ ঠিক আছে হ'ব তেতিয়াহ'লে ন অঁ অঁ অঁ পাইছে পাইছে বহুতে ভাল পায় মই এতিয়া শুনিছোঁ মানে কৈছোঁ যে এনেকৈ কৈছে অঁ য়োগা কৰি বহুতখিনি ভাল পাইছোঁ এনেকৈ কৈছে অঁ তেতিয়া মই যামেই বুলি ভাবিছোঁ আৰু মই বাৰ বুলিবলৈ নাই নহয় ন ৰেগুলাৰ হৈ থাকে অঁ

অঁ অঁ এনেকৈ মিলাই ল'ম আৰু টাইমটো চৰকাৰী কিব সুবিধা দিছে নেকি এইবোৰ ক্ষেত্ৰত অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে হ'ব ন থৈছোঁ